হেল্ল' জমেট' কাষ্টমাৰ কেয়াৰ হয়নে মই ৰোল এটা অৰ্ডাৰ কৰিছিলোঁ এতিয়ালৈকে দুঘণ্টামান হ'ল আহি পোৱাহি নাই এতিয়া ডেলিভাৰ্ড বুলি দেখাইছে

বস্তুটো ৰোলটো আকৌ ডেলিভাৰ কৰিবনে নে পইচাটো ৰিফাণ্ড কৰিব